হয় মোৰ ৰেচিপিবোৰ হুবহু অনুসৰণ মই কাৰোঁ পৰাও নকৰোঁ মোৰ নিজাববীয়া মই নিজে যি ষ্টাইলত বনাওঁ তাৰ সোৱাদো বেলেগেই হয় কাৰোঁ লগত নিমিলে যিহেতু মোৰ খাদ্যবোৰ ধৰক এনে এনেকুৱা ধৰণৰ মাংসৰ লগত মই কিছুমানে ধৰিলওক আলু লগত বনাই মই আলু উপৰিও মই ধৰিলওক কোমোৰা দিওঁ ৰঙলাও দিওঁ সেইকাৰণে মোৰ সোৱাদবিলাক বেলেগ বেলেগ হয় আৰু ধৰিলওক দালিৰ লগত কিছুমান পাঁচ ফুৰণ দি মাৰে মই পাঁচফুৰণ নিদিওঁ মই পিঁয়াজ দি মই ধৰিলওক নহৰু দি তেল মাৰোঁ আৰু আৰু মই তাৰোপৰিও মই দালি বইল বনালে এক্সোৱেলি মই টেঙাটোও মই ব্যৱহাৰ কৰোঁ যেনে ধৰিলওক ঐটেঙা দিওঁ কাৰো লগত মোৰ নিমিলে সেইকাৰণে মই ভাবোঁ যে মই কাৰো অনুসৰণ মই নকৰোঁ সেইবাবে মোৰ নিজা যিবিলাক মোৰ ৰেচিপি আছে সেইবিলাক মোৰ মানে বহুত ডিফাৰেণ্ট হয় মোৰ টেষ্টবিলাক